ভাৰতত উদ্ভৱ হোৱা কিছুমান চাকৰি বুলি ক'বলৈ গ'লে ৰেইলৱে' আছে ফ'ৰ্থ গ্ৰেইড আছে বিভিন্ন ধৰণৰ চাকৰি ওলাইছে আজিকালি যুৱ প্ৰজন্মই অকল চৰকাৰী চৰ অকল চাকৰি আশাতে বহি নাথাকে আজিকালি আজিকালি ছে ছ'চিয়েল মিডিয়া ধৰক বা ইউটিউবেই ধৰক বা ফেচবুকেই আদি ধৰক বিভিন্ন ধৰণৰ উপমেৰে টকা উপাৰ্জন কৰিব পাৰে চোন আজিকালি বহু যুৱক যুৱতীয়েও ইউটিউব কণ্টেণ্ট ক্ৰীয়েটৰ কৌতূহল অভিনেতা আদিত আদিত জ আদিৰ জৰিয়তেও বহুত ধন উপাৰ্জন কৰিব পাৰে চোন অকল চৰকাৰী অকল চাকৰি কৰিয়েই যে পইচা উপাৰ্জন কৰিব পাৰি তেনে কথা নহয় চৰকাৰেও বিভিন্ন আঁচনি গ্ৰহণ কৰি ফাৰ্ম মীন পালন গাহৰি পালন আদিৰ বাবেও ধ ঋণ প্ৰদান ব্যৱস্থা কৰি আহিছে চোন গতিকে ভাৰতবৰ্ষৰ যুৱক যুৱতীসকলে আজিৰ যুগত ঘৰতে বহি নাথাকি বিভিন্ন গঠনমূলক কাম কৰিব বিচাৰে চৰকাৰেও যাতে এই বিভিন্ন আঁচনি গ্ৰহণ কৰি যুৱক যুৱতীসকলক স্বাৱলম্বী হোৱাকৈ সংস্থাপনৰ ব্যৱস্থা কৰ্ কৰিব লাগে বুলি মই ভাবোঁ